হেল্ল' অঁ নিহাৰীকা বা কওক এই এনেই আছোঁ কিনো কৰিম আৰু অঁ যাব পাৰি পিছে অঁ পূজাৰ কাৰণে ভালে হ'ব ন অঁ ডিচকাউণ্ট দি আছে অঁ শুনিছোঁ বাৰু মোৰ আছেতো বহুত কিবাকিবি কিনিব লগা আছে অঁ কুৰ্টি নাই তাৰপিছত আকৌ ঘৰৰ কিছুমান এই কিছেনৰ বস্তু কিনিব লগীয়া আছে অঁ আকৌ পূজাত পিন্ধিবৰ কাৰণে কিবাকিবি অঁ অঁ ল'ব লাগিব তাৰ কাৰণে কিবা এটা চাব লাগিব তাকে অঁ তেতিয়া কেতিয়ালৈ যোৱা হ'ব এতিয়া অঁ বন্ধ বাৰত হ'ব বাৰু আজৰি থাকিম তেনেহ'লে আমি পৰহিলে দেওবাৰ নহয় জানো পৰহিলে যোৱাতো কৰো নেকি অঁ পৰহিলে আপুনি আগে ওলাই আহিব নেকি অঁ অঁ ঠিক আছে বাৰু ঠিক আছে আৰু কোনো আজৰি আবেলি স সময়ত গ'লে বেছি ভাল হ'ব নেকি ঠাণ্ডা ঠাণ্ডা অঁ চাৰি মান বজাত অঁ আৰু কোনোবা যায় যদি লগত লৈ আহিব অঁ অঁ সুধি চাব একেলগতে যাম ভালে হ'ব অঁ অঁ তেনেহ'লে এবাৰ সুধি চাব আপুনি অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ আপুনি ফোন এটা কৰি সুধিব চোন তেওঁলোকক আৰু বেলেগ বেলেগ বেলেগ ক'ৰবাতো আমি সোমাব পাৰোঁ দেখোন বিগ বজাৰ বিগ বাজাৰ আছে তাৰপিছত আৰু ভিটুও আছে আমি তাতো চাব পাৰিম অঁ অঁ অঁ ঠিক আছে বাৰু ঠিক আছে তেনে পৰহিলৈ লগ পাম ঠিক আছে